হেল্ল' ফুকন ৰেষ্টুৰেণ্ট হয়নে মই আধা সত্ৰৰ পৰা কৈছোঁ পল্লৱী বৰাই মই যে অৰ্ডাৰ দিছিলো চাওমিন চাওমিন সেই চাওমিনৰ লগতে আপোনালোকে কে'ক এটাও পেকিং কৰি পঠিয়াই দিবচোন মোৰ ল'ৰাটোৰ কাৰণে পে'মেণ্টটো মই ঘৰতে কৰিম